অসমখন এখন জনগোষ্ঠীয় ৰাজ্য এই জনগোষ্ঠীয় ৰাজ্যখনত বিভিন্ন মতদৰ্শ দেখা পোৱা যায় বিভিন্ন মতদৰ্শৰ ভিতৰত বিভিন্ন দল গঠন হোৱাও দেখা যায় বিশেষকৈ জাতীয় জীৱনৰ পটভূমিত আমাৰ অসমত বিভিন্ন ৰাজনৈতিক দল গঠন হোৱা দেখা গৈছে তাৰ ভিতৰত প্ৰধানত অসম গণ পৰিষদ যাক আমি এ জি পি বুলি জানোঁ অসম গণ পৰিষদ অসম আন্দোলনৰ ভিত্তিত গঠন হৈছিলে অসম আন্দোলনৰ পিছতে গঠন হোৱা ৰাজনৈতিক দলটো হৈছে অসম গণ পৰিষদ অসমৰ যি স্বকীয় পৰিচয় অসমৰ যি স্বকীয় চিনাকি বা অসমৰ যি অৰ্থনৈতিক পৰিৱেশ এইসমূহক প্ৰতিফলিত কৰিবৰ বাবে অসম গণ পৰিষদৰ জন্ম হৈছিল তাৰপিছতে অসম অসম জাতীয় পৰিষদ গঠন হয় কা আন্দোলনৰ ওপৰত ভিত্তি কৰি অসমত কা আন্দোলন গঢ় লৈ উঠিছিল অসমৰ ৰাইজৰ বুকুৰ পৰা বা হৃদয়ৰ পৰা এই কা আন্দোলনৰ জৰিয়তে এটা ৰাজনৈতিক দলৰ গঠন হৈছে সেয়া আঞ্চলিক দল অসম জাতীয় পৰিষদ অসম জাতীয় পৰিষদে অসমৰ পৰিচয় বা অসমৰ জাতীয় জীৱনৰ পটভূমিত যিসমূহ কাম কৰিবলৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিল সেই হিচাপে অসম জাতীয় পৰিষদো গঠন হৈছিল বিভিন্ন ৰাজনৈতিক দলে ইয়াত ৰাজনীতি কৰিছে যদিও জাতীয় জীৱনৰ পটভূমিত কিছুমান স্বকীয় পৰিচয় বা কিছু স্বকীয় সংস্কৃতিৰ লগত সামঞ্জস্য ৰাখি কাম কৰি যাবলৈ বিভিন্ন দলে সক্ষম নহ'ল তাৰ পৰৱৰ্তী সময়ত অসমৰ পটভূমিত বিভিন্ন নেতা বা বিভিন্ন আন্দোলন গঢ় লৈ উঠিল যদিও অসমৰ জাতীয় জীৱনৰ সাঁচ বহুৱাই থৈ যোৱা কিছুমানৰ আন্দোলনৰ ভিতৰত ভাষা আন্দোলন মুখ্যত এই ভাষা আন্দোলনৰ পিছতেই গঢ় লৈ উঠিছিল অসম আন্দোলন এই অসম আন্দোলনৰ সুদীৰ্ঘ বিছটা বছৰ পিছত আকৌ অসমত গঢ় লৈ উঠিছিলে এটা আন্দোলন সেইটো হ'ল কা বিৰোধী আন্দোলন এই কা বিৰোধী আন্দোলনৰ পিছতে ৰাজনীতিক প্ৰেক্ষাপট কিছু সলনি হোৱা দেখা গৈছিল অসমত গতিকে এইসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে ইতিহাসৰ পাতত অসমৰ যি স্বকীয়তা এই স্বকীয়তা ৰক্ষা কৰাৰ বাবে জাতীয় নেতাসমূহে যিসমূহ জাতিৰ কাৰণে কাম কৰি গৈ আছে সেইসমূহক স্বতঃস্ফূতভাৱে ৰাইজে সমৰ্থন জনাই আহিছে আৰু জাতীয় জীৱনৰ পটভূমিত এই ৰাজনীতিটো এতিয়ালৈকে চলি আছে বৰ্তমান যদিও ভাৰতীয় জনতা পাৰ্টিৰ শাসন অসমত চলি আছে তথাপিতো ভাৰতীয় জনতা পাৰ্টীক অসমৰ জাতীয় জীৱনৰ সম্পূৰ্ণ ছবি এখন ৰিফ্লেক্ট কৰাৰ বাবেহে বা প্ৰতিফলিত কৰাৰ বাবেহে এই ভাৰতীয় জনতা পাৰ্টীয়ে অসমত শাসন কৰি থাকিবলৈ সক্ষম হৈছে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক লোকে বাস কৰা এই ৰাজ্যখনত সঁচাকৈ ৰাজনৈতিক দলসমূহ এক সুকীয়া ভূমিকা পালন কৰিবই লাগিব বিভিন্ন সময়ত দেখা যায় ডিভেদ এন ৰোলচ পলিচি এপ্লাই কৰা বিভিন্ন ৰাজনৈতিক দলসমূহক দেখা যায় তথাপিতো অসমৰ যি জাতীয় জীৱনৰ সুকীয়া পৰিচয় এই সুকীয়া পৰিচয় এতিয়ালৈকে অসমীয়া জাতিয়ে দি থাকিবলৈ সক্ষম হৈছে বিভিন্ন ভাষা ভাষিক বা বিভিন্ন জনগোষ্ঠীয় লোকসকলে অসমীয়া হিচাপত পৰিচয় দি অসমৰ জাতীয় জীৱনক চহকী কৰিছে ইয়াৰ মূলত হ'ল ৰাজনৈতিক যি ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থাটো সুকীয়া হিচাপত বা যুৱ প্ৰজন্মই যিটো ৰাজনৈতিক জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে বা ৰাজনৈতিক দলসমূহৰ প্ৰতি আকৰ্ষিত হৈছে বা জাতীয় জীৱনক প্ৰতিফলিত কৰিবলৈ সকলোৱে চেষ্টা কৰিছে সেইবাবে অসমৰ ৰাজনৈতিক দিশটো কিছু উন্নত হৈছে আৰু কিছু সক্ৰিয় হৈছে যাৰ ফলত অসমীয়া জাতিয়ে আজি মূৰ তুলি সকলোকে কথা ক'ব পৰা হৈছে আৰু ভাষাৰ ক্ষেত্ৰত হওক সংস্কৃতিৰ ক্ষেত্ৰত হওক সকলোতে আগৰণুৱা হ'বলৈ সক্ষম হৈছে ইয়াৰ মূলত হৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো সক্ৰিয় ভূমিকা বা নিজক চিনাকি দিয়া নিজক পৰিচয় দিয়া নিজৰ সুকীয়া পৰিচয়টো ৰাইজৰ আগত উপস্থাপন কৰাৰ কাৰণে সক্ষম হৈছে গতিকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক ধৰ্মাৱলম্বী লোকসকলৰ এটাই পৰিচয় অসমীয়া এই অসমীয়া পৰিচয়টোৰে গোটেই বিশ্বত আজি চিনাকি দিবলৈ সক্ষম হৈছে এইকাৰণে যে অসমৰ ৰাজনীতিটো অসমৰ ভিতৰতে সীমাৱদ্ধ নাৰাখি গোটেই সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমৰ সংস্কৃতি বা অসমৰ জাতীয় জীৱনৰ পটভূমি গতিকে অসমীয়া জাতিৰ ইতিহাস বৰ্ণনা কৰিলে শেষ নহ'ব আৰু অসমীয়া জাতি জনগোষ্ঠী ভাষা ভাষিক লোকৰ যি সাংস্কৃতিক অৱদান এইসমূহ বিশ্লেষণ কৰিলে অন্ত নপৰিব